মই পিংগলা বৰ্মনে কৈছোঁ ৰ'ব অঁ এই নলবাৰীৰ ৰাস চাব যাব আপোনালোকে তাকেতো এতিয়া বাছতে যায়নে এখন গাড়ী ঠিক কৰিলে ভাল হয় এ এ হেৰি কৰোঁ কেইঘৰমান লগ হৈ এখন গাড়ী ঠিক কৰিলে ভাল আঁ ঠিকটো হ'ব ৰ'ব আলোচনাহে কৰিছোঁ এতিয়া যদি অঁ গাড়ী এখন ঠিক কৰিলে ভাল হয় অঁ অঁ থিয়েটাৰো চাব লাগিব সেইকাৰণেতো গাড়ী ভাড়া কৰিব খুজিছোঁ অঁ তাকেতো এতিয়া এই আপোনালোকৰ এই কাষৰ ঘৰকো লগ ধৰিবহে অঁ আমাৰ এই গুৱাহাটীৰ পৰা আপিটো আহিছে তাইকো নিম বজাৰ নকৰোঁ ৰাসেই চাম আৰু থিয়েটাৰ চাম আৰু যদি ভাল লাগে বজাৰত কিবা দেখি তেতিয়াহ'লে কিনিম আপিটোও আহিছে না নাতিটোক লৈ অঁ অঁ অঁ তাকেতো

পইচানো কি এ বেছি পইচা নালাগে নহয় নলবাৰীৰ ৰাস চাবলৈ বেছি পইচা নালাগে যাৱক অলপ এক হাজাৰ পোন্ধৰশ টকা

এই পাঁচশ নালাগে পাঁচশ নালগে দে ক'ৰবাত টিকেটত বৰ দামীটোত নাচাওঁ যাৱক দুইশ মানত চাম অঁ অঁ দিয়ক হ'ব দিয়ক তে ক'ব